কুকুৰা হাঁহ পুহিবলৈ যথেষ্ট ঠাইৰ প্ৰয়োজন সিহঁতক আহল বহলকৈ ৰাখিব লাগে সিহঁতক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰিব লাগে সিহঁতো যিমান পৰিষ্কাৰ পৰিচ্ছন্ন হয় সিহঁতি সিমান ভালকৈ থাকিব পাৰে সদায় মানে চাফচিকুণ কৰি থাকিব লাগে হাঁহ কুকুৰা পুহিবৰ কাৰণে সিহঁতক পোহৰ ভালকৈ দিব লাগে ঘৰটো এতিয়া হাঁহ কুকুৰা বন্ধা ঠাই বা ঘৰটো অকমান আহল বহলকৈ আধা বেৰ দি ওপৰ চিলিঙি দি তেনেকৈ ঘৰটো বনাব লাগে যাতে সিহঁতি একো অসুবিধা নাপায় থাকিবৰ বাবে ইটোৱে সিটোক যাতে ঘঁহনি খাই থাকিব নোৱাৰে তেনেকুৱাকৈ থাকিব দিব লাগে পোহৰ মেইন পোহৰ দৰকাৰ সিহঁতক পোহৰতে যদিও সূৰ্য পোহৰ নাপায় সিহঁতৰ লাইটৰ ব্যৱস্থা কৰি দিব লাগে লাইট নপৰিলে সুবিধা কৰি দিব লাগে মানে সিহঁতি যাতে তাপটো পাই থাকে পোহৰটো পুহিলে ৰাতি থাকোঁতেও মানে ঠাণ্ডাটো সিহঁতক দিব নালাগে সিহঁতৰ গাৰ ওচৰত পোহৰটো পাব দিব লাগে আৰু আৰু হেৰি আহল বহল ঠাইত সিহঁতৰ মানে সেনেকৈ হেৰি কৰিবৰ কাৰণে অকণমান ফুৰিব চাকিবৰ কাৰণে অকণমান মেলি দিয়া হয় তেনেকৈ চকু দিব লাগিব নে বিশেষ তাপটোৱে প্ৰয়োজন সিহঁতক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে যিমানভাৱে ৰাখিব পাৰে সিহঁতৰ উৎপাদনটো বেছি হয় উৎপাদনমুখী হ'বলৈ হ'লে যি কৰে সিহঁতৰ পৰিষ্কাৰ পৰিচ্ছন্নটোৱে মেইন

তাৰপৰা বেমাৰ আজাৰ হ'ব হ'ব দিব নালাগিব উৎসটো পোহৰ উৎসটো ভালকৈ পাব দিব লাগিব সিহঁতক মানে বেছিকৈ মুকলি ঠাইতো এৰি দিব নালাগে যাতে বাহিৰৰ বেয়া বতাহজাকে মানে সিহঁতক এটেক কৰিব নোৱাৰে তেনেকুৱা হ'ব লাগে দিয়কচোন যিমান ভালকৈ সিহঁতক থোৱা হয় সিমান উৎপাদনো দিব

সিহঁতক ভেকচিন দিয়া হয় মাহৰ মূৰত তিনি মাহত তিনিমাহে তিনিমাহে সিহঁতক ভেকচিনো দিয়া হয় ভিটামিন খুওৱা হয় তেনেকৈ যিমান যত্ন কৰিব সিমানেই মানে উৎপাদনটো বেছিকৈ দিয়া হয়